হয় কোনে কৈছে অ কি লাগিব মই ফলৰ বেপাৰীয়ে কৈছোঁ

আপেল আছে মধুৰি আছে এইটো সময়ত আপোনাৰ আনাৰস আছে আপোনাক কি লাগিব এতিয়া

পাই যাব পাই যাব আপেল দু আপেল দু দুবিধ আছে আপেল এটা এটা আপেল আপোনাৰ কাশ্মীৰী আপেল আছে আৰু এটা আপোনাৰ বালি আপেল আছে কোনটো লাগিব আপোনাক

আপেলটো কিন্তু বাইদেউ দাম হ'ব দেই আপেল এশ বিশ টকা কিন্তু হ'ব আপোনাক মই চিনি পাইছোঁ বাৰু আপোনাক মিলাই কিবা এটা দিম বাৰু আৰু কি লাগিব আপোনাক কওক বাইদেউ আমাৰ ইয়াত তামোল পাণ নাই আমি অকল ফল মূল বিক্ৰী কৰোঁ তামোল পাণটো আপুনি বেলেগৰ পৰা ল'ব লাগিব হয় আনাৰস পাব আপুনি